এক জানুৱাৰী দুহেজাৰ এক তিনি ফেব্ৰুৱাৰী দুহেজাৰ তিনি পাঁচ আগষ্ট দুহেজাৰ পাঁচ সাত জুলাই দুহেজাৰ ছয় ঊনত্ৰিছ জুন দুহেজাৰ একৈছ